মোৰ প্ৰিয় খাদ্য বুলি ক'বলৈ গ'লে খাহী খাহী মাংস মোৰ খুবেই প্ৰিয় এই খাদ্যভাস মই বিশেষকৈ ঘৰত ঘৰুৱা ধানৰ চাউলেৰে খাই বেছি ভাল পাওঁ সেই খাদ্যভাগ মই ঘৰত ঘৰুৱা খাদ্যৰে বে খাই বেছি ভাল পাওঁ কিয়নো খাহী হৈছে এনেকুৱা এটা খাদ্য যিয়ে বহুত স্বাদিষ্ট টেষ্ট আৰু বহুত শক্তি প্ৰদান কৰে দ্বিতীয়তে মোৰ আন প্ৰকাৰৰ প্ৰিয় খাদ্য আছে সেই প্রকাৰ খাদ্য হৈছে ফ্ৰাইদ ৰাইচ ফ্ৰাইদ ৰাইচ মই বিশেষকৈ ফুটপাথৰ দোকানবোৰত খাই বেছি ভাল পাওঁ কাৰণ মূল্যও কম আৰু সোৱাদো অন্য হোটেল বা ৰেষ্টুৰেণ্টকৈ হো অন্য সোৱাদো অন্য হোটেল বা ৰেষ্টুৰেণ্টতকৈ বহুত ভাল সেয়েহে মই ফ্ৰাইদ ৰাইচ ইয়াতে ভাল পাওঁ আৰু আৰু আ আন এক প্ৰকাৰৰ খাদ্য হিচাপে মই ভাল পাওঁ চাওমিন চাওমিনো মই প্ৰায়ভাগ ফ্ৰাইদ ৰাই ফুটপাথৰ দোকানতে খাওঁ কিয়নো কম দামত অলপ বেছিও পাওঁ বেছি পোৱাৰ লগতে ফ্ৰাইদ ৰাইচবোৰ কি হৈছিলে বেছি পোৱাৰ লগতে চাওমিনবোৰ বহুত সোৱাদি সোৱাদি সোৱাদৰ বনায় আৰু হোটেল বা ৰেষ্টুৰেণ্টতকৈ দুই পইচা দাম কমো হয়